ৰাজ্যিক পৰিবহণৰ মানদণ্ড আমি যথেষ্ট উন্নত বুলি ক'ব পাৰোঁ কিয়নো অসমৰ প্ৰায় প্ৰত্যেকখন জিলালৈকে পৰিবহণ নিগমে নিজৰ সেৱা আগবঢ়ায় গতিকে ক'ব পাৰোঁ যে আমাৰ ৰাজ্যিক পৰিবহণৰ মানদণ্ড উন্নত আৰু প্ৰত্যেকখন জিলা বা প্ৰত্যেকটো মহকুমাৰ যি চেণ্টাৰ এৰিয়া থাকে সেই তাতে প্ৰস্ৰাৱগাৰ বা শৌচাগাৰৰ সু ব্যৱস্থা কৰা আছে দ্বিতীয়তে ভাৰতত আমি ভ্ৰমণ কৰাটো সুলভ বুলি ক'ব পাৰোঁ কিয়নো ভাৰতৰ প্ৰত্যেকখন ৰা ৰাজ্যৰ পৰা ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ যি বাছ সেৱা থাকে বা ট্ৰেইন সেৱা থাকে সেই সেৱাসমূহ খুব সু সুলভ হয় আৰু যথেষ্ট কম পইচাৰে আমি এখন এখন ৰাজ্যৰ পৰা অন্য এখন ৰাজ্যলৈ যাত্ৰা কৰিব পাৰোঁ বিশেষকৈ আমি ট্ৰেইনৰ সেৱা বা ৰেইলৱেজ যি সেৱা হয় আমি তাত খুব কম টকাৰে বিভিন যথেষ্ট দূৰত্বত আমি বিভিন্ন ৰাজ্য ভ্ৰমণ কৰিব পাৰোঁ